আমাৰ ঘৰত শৌচাগাৰ আছে ঠিকেই কিন্তু শৌচাগাৰৰ সুবিধাৰ কি কি সুধিছে সুবিধাৰ ক্ষেত্ৰত আমি শৌচাগাৰৰ পৰা একোৱেই পোৱা নাই যিহেতু শৌচাগাৰটো থাকিলেই নহ'ব তাত শৌচ কৰিব পৰাও হ'ব লাগে যোগ্য হ'ব লাগে আচলতে তাত শৌচ কৰিব পৰা শৌচ কৰিব পৰা অৱস্থাত একেবাৰেই নাই শৌচাগাৰটো আৰু সোধা হৈছে যে শৌচাগাৰটো থকাৰ পিছতো বা নথকাৰ পিছতো আপোনাৰ কিবা অসুবিধা হৈছে নেকি বা অসুবিধা কি কি যদি মই ক'বলৈ যাওঁ শৌচাগাৰৰ অসুবি তেন্তে যথেষ্ট পৰিমাণে আমি অসুবিধা পাইছোঁ শৌচাগাৰৰ পৰা যিহেতু মানে থাকিও নথকাৰ দৰে হৈ পৰিছে শৌচাগাৰটো সেইবাবে অসুবিধা হয় আমাৰ গাঁৱৰ মানে হ'ল আজি দুই বছৰ বা তিনি বছৰমান শৌচাগাৰবিলাক আহিছিলে চৰকাৰৰ ফালৰ পৰা আহিছিলে তেনেকৈয়ে দুজনমান ব্যক্তি আহি কিনে আমাৰ গাঁৱে গাঁৱে শৌচাগাৰটো বনাইছিলেহি বহুত বহুতৰে ঘৰত দেখিছোঁ ভালকৈ বনাই দিছে তাত ৱাল ভালকে দিছে টিন ভালকৈ লগাই দিছে ওপৰত যাতে পানী নপৰে তাৰ পিছতে আকৌ ভিতৰৰ হেইবিলাকো ভালকেই লগাই দিছে টেংকী ভালকৈ পুতি দিছে আকৌ ওপৰৰ টিনকিখনো ভালকে লগাই দিছে সেইবিলাকৰ তুলনাত যদি চাবলৈ যাওঁ আমাৰ ঘৰৰ শৌচাগাৰটো একেবাৰেই মানে যোগ্যয়েই নহয় না তাত ৱালকেইখন ভালকৈ চিমেন্টেদি দি ভালকৈ প্লাষ্টাৰ কৰিলে না তাৰ ভিতৰৰো কামখিনি ভালকৈ কৰিলে আৰু টিন যে লগালে টিন লগোৱা প্ৰচেছটো যদি মই আপোনালোকক কওঁ আচলতে হাঁহি উঠিব কিয়নো বহুত টিন আমি জানোৱেই বতাহ বা কিবা এটা দিলে মানে টিনখন উৰি যাব উৰি যোৱাৰ কাৰণে আমি কি কৰোঁ তাত গঁজাল বা কিবা এটা নট থাকে ন' সেইটো দি কিনে আমি পোতো মানে হুক লগাও ত' আমাৰ ঘৰত সেয়া একোৱেই নকৰিলে কাৰণ টিন দুছটা পাৰিলে ওপৰত পাৰি কিনে ইটাৰ দি কিনে ইটা দি ভালকে শুনিছেতো ইটা দি কিনে মানে আমাক থৈ গ'লে ত' টিন উৰি দৌৰ মাৰিল তাৰ পিছতে দুৱাৰখনৰ কথা যদি ক'বলৈ যাওঁ দুৱাৰখনৰ আচলতে কি ক'ম বুঢ়া গৰুৰ দাঁত নাইকীয়া মানে বুঢ়াৰ মানুহৰ যেনেকৈ দাঁতবিলাক যে হিলি থাকে তেনেকুৱা দুৱাৰ লগাই দিলে আৰু এতিয়া যদি মই মেইন কথাটো ক'বলৈ যাওঁ তেন্তে কি হ'ল মানে শৌচাগাৰ আগফালৰ পৰা ঠিকেই লাগে এইটো শৌচাগাৰ শৌচ কৰিব পাৰি ভাল যোগ্য বুলি লাগে কিন্তু যদি পাছফাললৈ চায় যি দুটা টেংকী যিটো যিটো শৌচবিলাক যাবলৈ পাইপ ফিটিং কৰি কিনে টেংকী দুটা পোতা হয় খান্দি দিয়া হয় ন' খান্দি কিনে ভালকে শ্লেপ ত্লেপ পাৰি দিয়া হয় তাৰ নামত একোৱেই নাই না পাইপ লগাই দিলে না গাঁত খান্দি আমাক টেংকী বনাই দিলে একোৱেই নিদিলে আমি শৌচ ক'ত কৰিম হয় নহয় কওকচোন আচলতে শৌচাগাৰটো আগফালৰ পৰা শুৱনি হ'লে নহ'ব পাছফালেও আমাক কাম কৰি দিব লাগিব আৰু তেওঁলোকক আমি মানে ইমানখিনি কমপ্লেইন কৰিলোঁ যে আমি এনেকৈ কেনেকৈ কৰিম দিছে এটলিষ্ট ভালকৈ দিয়ক কাম হোৱাকে দিয়ক তেওঁলোকৰ মানে কাম জল্দা জল্দি কৰিব লাগে পইচা লাগে তেওঁলোকক পইচা লাগে কাম কৰিব লাগে মানে মোৰ মা সৈমত হোৱা নাছিল যে সেই শৌচাগাৰটোৰ আগফালে থিয় হৈ ফটো মৰাৰ কিন্তু তেওঁলোকে মানে ইমানেই মানে কি ক'ম ইমানেই মানে কথাৰে অসভ্যালি কৰা নিচিনা বুলি ক'ব লাগিব কৰিলে ত' মাও ক'লে যে ঠিক আছে মাৰি লোৱা কিন্তু আমাক এইটো সঁচাকৈ নালাগে তোমালোকে ভাঙি লৈ যোৱা কাৰণ এ যিটো আমাৰ বাবে কামেই নহয় সেইটো দি আমাৰ ঘৰত এনেই বন্দী কৰি ৰাখি কি কৰিম না তোমালোকে ৱালখন ভালকে দিলা চিমেণ্টবিলাক ভালকে গুলি না তোমালোকে আমাক টেংকী পুতি দিলা না দুৱাৰখন ভালকে লগাই দিলা না ওপৰত টিনখন ভালকে দিলা আমি শৌচ ক'ত কৰিম শৌচ কৰি আমাৰ বাৰীতে পৰক মানে মানুহে দেখা শুনাকে মানে আমাৰ শৌচবিলাক দেখি থাকক আপত্তি নাই আগফালৰ পা এনেই অকণমান ধুনীয়া কৰি দিছা আৰু হৈ গ'ল মানে এনেকৈতো নহ'ব ন' বুলি ক'লে তেওঁলোকে মানে আৰু কি ক'ম ওফাইদাং যিটো কয় আমাৰ অসমীয়াত মানে ওফাইদাং আৰু খুব মানে তেওঁলোক খঙাল নিচিনা মানে যি মাক ক'লে যে এনেকে আমি ফটো মাৰিবই লাগিব দিবই লাগিব যিহেতু আমি আপোনালোকৰ ঘৰত পুতি দিছোঁ ঠিক আছে হ'ব তোমালোকে লৈ যোৱা ফটো বুলি মাৰি দিলে এখন এইবিলাকৰ লগত লাগি বেছি লাভ নাই আমিও জানো কাৰণ তেওঁলোক হৈছে কাম কৰা মানুহ আচলতে চৰকাৰে চাগে তেওঁলোককো অকণমান হেৰি কৰিছে বা তেওঁলোকেও যদি দুই নম্বৰী কৰিছে আমি নাজানো কাৰণ কম পৰিমাণে সিহঁতি পইচা খৰচ কৰিছে লেটিনটো বনাওঁতে একেবাৰে যোগ্য লেটিনটো বনোৱাই নাই কিন্তু আক' এটা কথা ক'ব পাৰোঁ যে গাঁৱৰে মানে কিছু কিছু ঘৰত ধুনীয়া বনাই দিছে হেইটো বেয়া নকওঁ মানে মিছা নকওঁ যে আমাৰ ঘৰত বেয়া বনাইছে মানে এইটো নহয় যে তেওঁলোকে সকলোৰে ঘৰত বেয়া বনাইছে নহয় তেওঁলোকে বহু কেইঘৰত মানে ভাল বনাইছে প্ৰায়সংখ্যকৰ ঘৰতে ভাল বনাইছে কিছু কিছু ক্ষেত্ৰত মানে ক্ষেত্ৰত নহয় কিছু কিছু পৰিমাণে কিছু কিছু ঘৰতহে এইটো কাম কৰিছে কিয় কৰিছে সেইটো আমি নাজানো তেওঁলোকে জানিব সেয়া আৰু শৌচাগাৰ থাকিও নথকাৰ দৰে হৈ পৰিছে মানে শৌচাগাৰেই ক'ম নে হেইটো মানে বাঁহৰ তলিয়ে ক'ম ক'ব নোৱ বাঁহৰ তলিতহে মানে হেইটো যেনেকে আগতে যে আছিল বাঁহৰ তলিত শৌচ কৰা হেইটো নিয়মত মানে আমাক সেইটো শৌচাগাৰটো আগফালৰ পৰা ঠিকেই লাগে বেৰখন আছে টিন পাত এখিলা লগাইছে টিন পাতোঁ আৰু কি ক'ম বতাহ ধুমুহাত উৰি গ'ল আমাৰ মানে বতাহ ধুমুহা দিওঁতে দিছিল এবাৰ লেটিন দি যোৱাৰ পিছতে এতিয়া সেই লেটিনৰ টিনপাতো উৰিলে সেই দুৱাৰখন মানে এটা একদম খুব পাতলা টিন যে পায় সেই টিনেৰে দুৱাৰ বনাইছিল তাত হুকো লগোৱা নাই টিনখনো সেই দুৱাৰখনো ভাঙি পৰিছে আৰু লগতে টিনপাতটোতো উৰি গ'লেই ভিতৰৰ এইটো কি কুমুদ নে কি বুলি কয় ঠিক মই নাজানোঁ ভালকৈ নামটো সেয়াও ভাল নহয় আৰু টেনকীৰ মানে টেনকীটো নাখানিলেই শ্লেপো নিদিলেই হা টেনকীৰ ওপৰত দিবৰ কাৰণে পাইপডালো নিদিলে আচলতে সেয়া আমি শৌচাগাৰ ক'ম নে কি ক'ম আচলতে সেয়াই শৌচাগাৰ থাকিও নথকাৰ দৰে বহুখিনি অসুবিধাৰ সন্মুখীন হৈছোঁ শৌচাগাৰৰ পৰা সেয়াই আৰু